আমাৰ অঞ্চলৰ বজাৰত কুকুৰা বা হাঁহৰ কণী পোৱা যায় কিন্তু এই কণীবোৰ আমাৰ ঠাইৰ পৰাই সকলো পোৱা নাযায় কাৰণ আমাৰ ইয়াত বেছি মানুহে হাঁহ কুকুৰা লোকেল হাঁহ কুকুৰা নোপোহে আজিকালিতো সব ব্যৱসায় ভিত্তিত ব্ৰইলাৰ পোহে বা এইবোৰ ব্ৰইলাৰ কণী এইবিলাকে ব্যৱহাৰ কৰে সেইকাৰণে এই লোকেল কুকুৰা হাঁহ আমাৰ গাঁৱতে বা যিখিনি উৎপাদন হয় সেইখিনি পাওঁ বাৰু কিন্তু সকলোখিনি অভাৱ পূৰণ কৰিব গাঁৱতে নোৱাৰে সেইকাৰণে বেলেগৰ পৰাও আনে এতিয়া বেলেগ ঠাইৰ পৰা মানুহৰ ঘৰৰ পৰা গাঁৱৰ পৰা বস্তুটো আনে আনি আমাৰ ঠাইত বিকে বিক্ৰী কৰেহি আনি পিনি খেতিয়কসকলে আৰু আমাৰ ইয়াত স্থানীয় খেতিয়কসকল আছে কৰে যদিও সেইবোৰ খুব কম হয় আজিকালি বেছি পুহিব পৰা হোৱা নাই আমাৰ টাউন অঞ্চলত থাকোঁ আমি এই টাউন অঞ্চলত ইমান এইবিলাক পুহিবলৈ জেগা নাই জেগাও কম হয় ঠাইৰ অভাৱৰ কাৰণে এইখিনি ইমান কৰিব নোৱাৰে সেয়েহে এইবিলাক আমি আন গাঁৱৰ পৰা অনা হয় হাঁহ কুকুৰা কণীবিলাক আনি আমাৰ গাঁৱৰ পৰা আনি আমাৰ ইয়াত বিক্ৰী কৰেহি তেনেকৈ পাওঁ কিন্তু আমাৰ এই স্থানীয় অঞ্চলত এইবিলাক উৎপাদন সিমান ভালকৈ বজাৰখন দিব পৰা নাই